মোৰ এখন দোকান খুলি আছো বৰ্তমান কৰ্মচাৰীয়ে ৰাখিছোঁ দুগৰাকী এই এখন কাপোৰৰ দোকান খুলিছোঁ তেখেতলোকক মাহিলি মই পইচা দিওঁ আৰু তেখেতলোকৰ ডেইলি এঘণ্টাকৈ খাবৰ কাৰণে মই ৰেজ দিওঁ এটাৰপৰা দুটালৈকে আৰু দোকানখন প্ৰথম ইষ্টাৰ্ট খুলিবৰ কাৰণে মোৰ অকমান দিগদাৰো হৈছিলে তথাপিতো মই বিছ হাজাৰ ভিতৰতে মই দোকানখন আৰম্ভ কৰিছিলোঁ তেখেতলোকৰ এতিয়া মাহিলি মই চাৰি হাজাৰকৈয়ে দিওঁ

তেখেতলোকৰ এতিয়া বিহু হওক পূজা হওক তেখেতলোকক কাপোৰ কানিও দিওঁ সেইটো মোৰ পিনৰপৰা আৰু ময়ো অলপ লাগি থাকোঁ তেনেদৰে বৰ্তমান দোকানখন চলাই কৰি আছো আৰু ভৱিষ্যতলৈ আৰু অলপমান আগবাঢ়িব বুলি ভাবিছোঁ কি হয় তো এতিয়ালৈকে গম পোৱা নাই আৰু ভগৱানে জানে